হেল্ল' যুগল কি কৰিছা মই এই ওলাই গৈছিলোঁ আহি পাই হাত ভৰি ধুই অকণমান ফ্ৰেছ হৈ বহিছোঁ আছো আৰু খবৰ খাতি কোৱা বাকী ঘৰত কি কৰিবা আছোঁ আৰু এনেই তুমি কিবা কাম বন কৰিছানে কি অঁ বাকী কলেজত এলুমিনি মিট পাতিছে গম পাইছা নহয় অঁ আৰু যাব লাগিব আৰু আমাৰ বাকী লগৰখিনিয়ে গম পাইছে নহয় চাগে গোটেইখিনিক খবৰটো দি দিবা আৰু একেলগে লগ পালে ভাল লাগিব বহুত দিন লগ হোৱাই নাই বাকী আমাৰ প্ৰফুল্ল ছাৰহঁত ভালে আছে নহয় এতিয়া আমাৰ কলেজতে আছে নহয় চাগে তাকে মেমলৈ বেয়া লাগে মনত পৰিলে কেতিয়াবা গোটেইখিনি লগ হ'লে খানা চানা প্লেনিং এটা কৰিব লাগিব অকণমান দূৰণিকে আগৰ খানা খোৱাটো মেমৰিখিনি মনত পৰিলে এতিয়া মনটো বেয়া লাগে নহ্ আলোচনা কৰিব লাগিব সেইদিনাখনিয়ে তাকেহে তাকে সেয়া আৰু কলেজৰ জীৱনতে যি লগ পালো আৰু এতিয়া সবৰে ডেষ্টিনেশ্যন বেলেগ হ'ল সবৰে কৰ্ম ব্যস্ততা বেলেগ হ'ল নিজৰ নিজৰ কামত সব লাগিবলৈ ল'লে আৰু তাকে কলেজলৈ যোৱাৰ কথা কি ভাবিছা তাকে এনেই গোটেইখিনি একেলগে যাব পাৰিলে ভাল লাগিলেহেঁতেন তাকেহে কলেজত মনত পৰিলে বেয়া লাগে নহ্ কলেজখন অহানো কেইদিন হৈছিলে এতিয়া ওলাই মেলি বহীখনি ধুনীয়াকৈ ওলাই মেলি আজৰি হৈছোঁ এতিয়া ঋতুপণহঁতে কি কৰি আছে খবৰ পোৱানি মই তাকে কিবা কাম চাকৰি তাকৰি কিবা ক'ৰবাত অঁ তুমি কিবা প্ৰিপেৰেশ্যন কৰিছা নেকি

পঢ়া পঢ়া বাকী ঘৰত সকলোৰে ভাল আমাৰো ভালেই

তাকেহে বাকী পালেহি আৰু মাজত বেছিকেইটা দিন নাই নহয় গোটেইখিনি নহ'লে গ্ৰুপ এটা খুলি ডিছকাচন এটা কৰা হ'লে ভাল আছিলে গ্ৰুপ এটা খুলে পিনি তোমাকো এডমিন দি দিম বাৰু এড কৰি দিবা আমাৰ লগৰ গোটেইখিনিকে গোটেইখিনিক অকণমান কথা বতৰা পাতি পাতিব ফাংচন পাতিব তাকেহে বহুদিন খবৰ লোৱা হোৱা নাই মোবাইলত খবৰ খাতি লৈ থকা হয় বাৰু ফোন চোন কৰি কেতিয়াবা মেছেজ চেজে মেছেজো দিয়া সিদিনা ছাৰক লগ পাইছিলোঁ আমাৰ এইছ অ' ডিক ছাৰহঁত ভালেই আছে সুধিছে কি কৰি আছ কলেজৰ পৰাতো ওলালিয়ে তুমি লগ পাইছিলানি কাৰোবাক অঁ মেম ভালে আছেনে মই মাজতে ফোন কৰিছোঁ তাকে

মনত পৰি থাকে নহ্ কলেজখনলৈ

সোণালী অতীত হ'ল আৰু এইয়া লগ পাম লগ পাম কেলৈ নাপাম বাৰু কলেজৰ এইবিলাক দিনবিলাক মিছ কৰোঁ নহয় তাকে তেনেহ'লে গ্ৰুপত মেছেজ দিবা সবকে আমি এলুমিনি হিচাপেও কিবা এটা দিব পাৰিলে ভাল লাগিব কলেজৰ মানে চিন থাকি যাব নহ্ গোটেইখিনি মিলি মিলি যদি আমি কিবা এটা দিব পাৰোঁ ছাৰহঁতকতো কিবা এটা দিমেই মানে গোটেই ষ্টুডেণ্টখিনি মিলি কিবা এটা অৰিহণা তুলি মেলি যদি আমি কলেজখনৰ কাৰণে ডিপাৰ্টমেণ্টৰ কাৰণে যদি কিবা এটা দি থৈ যাব পাৰোঁ পিছত চিনটো থাকি যাব আমুক বেট্ছৰ আমুক ল'ৰা ছোৱালীখিনিয়ে কলেজ কাৰণে এইটো দি থৈ গৈছিলে পিছত যেতিয়া নতুন ল'ৰা ছোৱালীয়ে আহিব দেখাব পাৰিব যে আমুক চনত আমুক বেট্ছত পঢ়ি যোৱা ল'ৰা ছোৱালীখিনিয়ে আমাৰ কলেজৰ কাৰণে এইটো কৰি থৈ গৈছে তাকে ডিছকাছ কৰিবাচোন লগৰকেইটাৰ লগত মোৰ বাৰু এই দুই এজনৰ কণ্টেক্টটো হেৰাইয়ে গ'ল ফোনটো বেয়া হৈছিলে তাকে সেইদিনা লগ পালে আকৌ গান কণ্টেক্টটো ল'ব লাগিব তেতিয়া খোৱা অঁ হয় বাৰু এইবাৰ অলপ দূৰণিকৈ প্লেন কৰিব লাগিব হা হেভিকৈ মৰম চেনেহবোৰ থাকিব আন্তৰিকতা বাঢ়িব হয় মিলাই মেলি কৰিম আৰু আৰু কিবা এটা এইবাৰ অকণমান দূৰণিকৈ প্লেন কৰিব লাগিব আৰু ছোৱালীকেইজনীও থাকিব যেতিয়া সব নিজৰ নিজৰ কামত ব্যস্ত হ'ল আৰু এতিয়া সেইদিনাখনেই শেষবাৰলৈ একেলগে লগ পাম বুলি ভাবিলোঁ আৰু লেখনৰ ভালেই তাক লগ পাইছিলোঁ মই সেইদিনাখনি টাউন যাওঁতে সি কিবা হেৰিয়ৰ ইলেক্ট্ৰিচিটিৰ ইলেক্ট্ৰিচিয়ানৰ কিবা কাম এটা সি কৰি আছে ক'ৰবাত সি আকৌ গ্ৰেজুৱেশ্যন কৰাৰ আগত আই টি আই কৰিছিলে যে তাতে এটা কাম কৰি আছে বাকী ইণ্টাৰভিউ দি আছে বাৰু অঁ আমাৰ লগৰ এটা হেৰি ৰাকেশ যে আছিলে সি অগ্নিবীৰত পাই গ'ল নহয় চাকৰি সি এতিয়া তাৰ আকৌ পষ্টিং তোমাৰ ৰাজস্থানত হৈছে তাৰ ভাল দিন আহিলে আৰু আৰু এই ছোৱালী এজনী যে ছোৱালীৰ নামটো কি আছিল পৰিস্মিতা যে তাইও প্ৰাইভেট বেংকত সোমালে এইচ ডি এফ চি সেইবিলাকেই আৰু কি কৰিবা আৰু তুমি এতিয়া তুমি কি কৰিম বুলি ভাবিছা অঁ কচিং অঁ অঁ ভালেই নিজেও পঢ়া হ'ব আকৌ ইনকাম এটাও হৈ থাকিব

তাকেহে মই গ্ৰুপটো খুলি দিম তুমি সবকে মেছেজ কৰিবা আৰু ওচৰকেইটাক কণ্টেকো কৰিবা মই কল কৰিম বাৰু দুই এটাক গ্ৰুপতে একেলগতে গ'লে ভাল লাগিব গোট খাই মেলি তাকে হ'ব দিয়া তেতিয়া ঠিক আছে থাকা ভালকৈ লগ পাম লগ পাম নিশ্চয় হ'ব দিয়া ৰাখিছোঁ অঁ